হেল্ল' অঁ হেৰি এই আমাৰ চুবুৰীয়াই মিলি আমি এটা হাতত পদক্ষেপ লৈছোঁ আপোনাক এই কথাটো অৱগত হোৱা ন কৰা নাছিলোঁ আজি অৱগত কৰালোঁ আমাৰ চুবুৰীয়াসকল মিলি আমি পদক্ষেপটো লৈছোঁ মানে গছপুলি ৰোপণৰ গছপুলিবিলাক ৰোপণ কৰাৰ এক বৃহৎ পৰিমাণৰ সেউজীয়া কৰিবলৈ পৰিৱেশটো সেউজীয়া কৰিবলৈ আমি তাৰমানে গছপুলি ৰোপণৰ এটা পদক্ষেপ লৈছোঁ সেইটো যাতে আপুনি এই পদক্ষেপটোত অংশগ্ৰহণ কৰি আমাক উপকৃত কৰে যেন সেইটো আশা কৰিলোঁ আপোনাৰ পৰা এই পদক্ষেপটোত সক্ৰিয়তাৰে সহযোগ কৰি কৰিলে আমি নথৈ আনন্দিত হ'ম তথা লগতে উপকৃতও হ'ব পাৰিম এইটোৱে আপোনাৰ পৰা আশা আকাংক্ষা কৰিছোঁ

আকৌ এই ইয়াৰ এই পদক্ষেপটোত আপুনি অংশগ্ৰহণ কৰি আমাৰ বৃহৎ পৰিমাণৰ সেউজীয়া উৎপন্ন হোৱাৰ আশংকা কৰাৰ লগতে বিভিন্ন ধৰণৰ সেউজীয়া আৱ আৱৰ্জনা নিষ্কাখনৰ এক বিশেষ আৱৰ্জনা সংগ্ৰহৰ আ কাৰণে আমি ব্যৱস্থা লৈছোঁ তাত আপুনিও সক্রিয়তাৰে সহযোগ কৰিলে আমি ভাল পাম বা নথৈ উপকৃত হ'ম